পোলাও বনাবলৈ মন কৰোঁ মানে পোলাও কেনেকৈ বনায় সেই বিষয়ে মই নাজানো বনাবলৈ মন যায় ত' সেই বনাবহে নাজানো তাপা আৰু মাংস বনাব নাজানো মাংস বনাবলৈ শিকিলোঁ মাংস এতিয়া বনাব পাৰোঁ আৰু তাৰছত মাছ বনাওঁ কেতিয়াবা শাক দি বনাওঁ বিলাহী দি কেতিয়াবা জিকা আলু নেমু চেপি লৈ পেলাই মাছৰ তৰকাৰী বনাওঁ কেতিয়াবা চাটনি বনাওঁ পদিনা তেতেলী এনেকৈ নহৰু আদা দি পেলাই চাটনি বনাওঁ আৰু কেতিয়াবা বৰা পিঠা বনাওঁ শিকিছোঁ আৰু বৰা পিঠা বনাবলৈ শিকিছোঁ এতিয়া বৰা পিঠা বনাবলৈ মই শিকিলোঁ এয়া পচলা বনাওঁ অঁ পচলা বনাব নাজানো কেনেকৈ পচলা বনাব লাগে সেইটোও নাজানো মাটি দালি বনাব নাজানো মাটি দালি বনাবলৈ মন যায় বনাব নাজানো